হয় নমস্কাৰ কওকচোন অঁ উৎপলৰ মাক ন হেৰি মই আপোনাৰ লগত কথা পাতিম বুলি ভাবিয়েই আছিলোঁ বাৰু এই উৎপলৰ মানে গোট পৰীক্ষাৰ নাম্বাৰ দিছোঁ যে এইবাৰ প্ৰথম গোট পৰীক্ষাৰ সেই সি বাৰু বহীবিলাক আপোনাক দেখুৱাইছেনে অঁ অঁ হয় হয় আপোনাক এদিন লগ কৰিম বুলি মই তাৰ আগত কৈছিলোঁ আপুনি যেতিয়াই আজৰি থাকে তেতিয়াই এপাক আহিব সি মানে এইবাৰ পৰীক্ষাত বহুত বেয়া কৰিছে মানে অঁ সি ছাগে ভয়তে কোৱা নাই হেৰি সি এইবাৰ বহুত নম্বৰ কমকৈ পাইছে এইবাৰ মানে ছিংগল ডিজিট পাইছে মানে সি ছাগে সেইকাৰণে দেখুওৱা নাই আপোনাক মই বহী দি পঠিয়াইছিলোঁ হেৰি আপোনাৰ চহী লাগে বুলি মানে অভিভাৱকৰ চহী লাগে ন

অঁ অঁ এই আপুনি যেতিয়া অঁ অঁ অঁ টি টিউচন দিয়াব অঁ আৰু সময়মতে তাক ভালকৈ পঢ়া শুনা কৰিবলে দিব সি একদম নপঢ়ে বুলি ভাবিছোঁ মানে আৰু মই ইমান নম্বৰ কমকৈ পাইছে অঁ

হয় হয় আহিব অঁ জনাই পেলাই আহিব কেতিয়া আহে জনাব অঁ অঁ হয় হয় হয় ৰাখক